বন্ধু কি খবৰ অ' অ ভালেই দিয়া কি কৰি আছা এতিয়া অ ময়ো সেই আহিকেনে চাই আছোঁ একদম এইবাৰ আৰু অৱস্থা আমাৰ বেয়াই এই জহা ধানৰ খেতি কৰিছিলোঁ একদম এইবাৰ বানপানীয়ে সকলো শেষ কৰিয়েই পেলালে অ জহা ধান নেকি কোনটো জহাধান মই মই ৰঙা জহাটো কৰিছিলোঁ এইবাৰ

বগা জহা অ অ ঠিকে হৈছে দিয়া ভালে হৈছে তেতিয়াহ'লে তেতিয়াহ'লে তোমালোকৰ ফালে মানে কেনেকুৱা হ'ল এইবাৰ খেতি অ

অ নহ'লে নেকি আমাৰ এইফালে আকৌ আমাৰ আমাৰ সেইপিনে আকৌ এই হেৰিটো ভাঙি দিলে একদম মঠাউৰিটো ভাঙি গ'ল ভাঙিকেনে চৰ একদম পুৰা খেতি একদম একদম সকলোবিলাক নিলে একদম কি ক'বা আৰু একদম ধানবিলাক সকলো অ মঠাউৰি ছিঙিছে গম পোৱা নাই নেকি তুমি বাকী এনেই তোমালোকৰ ফালে যোৱাবাৰতোতো তুমি জহা ধানেই কৰিছিলা ন'

অ এ আমাৰ আকৌ এইপিনে আমাৰো এইপিনে আকৌ যোৱাবাৰ আমাৰ সকলোৰে ধুনীয়া হৈছিল ধানবিলাক কিন্তু এইবাৰ আৰু নহ'বই চাগৈ আৰু কি কৰিবা আৰু তোমালোকৰ ফালে এতিয়া অ তোমালোকৰ ফালে অ তেতিয়াহ'লেচোন কমেই আমাৰ এইপিনে আকৌ অলপ বেছি হ'ল কি কৰিবা আৰু কি কৰিবা আৰু উপায় নাই আৰু দিব লগা হৈছে আৰু সকলোৱে দিছে আৰু কি কৰিবা আৰু